দিনটোৰ মই ৰাতিপুৱা আৰু আৰু সন্ধিয়া সময়খিনিত পঢ়ি আটাইতকৈ বেছি ভাল পাওঁ কিয়নো ৰাতিপুৱা সময়ত আমি পঢ়িলে আমাৰ মগজু সঠিকভাৱে কাম কৰে কিয়নো আমি যেতিয়া ইয়াত ৰাতি প্ৰায় সাত আঠ ঘণ্টা সময় শুও তাৰ পাছত আমি শুই উঠি শুই উঠি ব্ৰাছ কৰি গৰম পানী বা চাহ তাহ খাই আমি যেতিয়া আমি পঢ়া টেবুলত বহোঁ তেতিয়া আমাৰ তেতিয়া পঢ়িলে আমাৰ মগজুৱে সঠিকভাৱে কাম কৰে আৰু সৎ আৰু দীৰ্ঘ সময় ধৰি মনত ৰখাত সহায় কৰে আৰু আবেলি সময়খিনি পঢ়িলে আমাৰ আটাইতকৈ মনটো বেছি ভাল লাগে আৰু নিজকে অনুপ্ৰেৰণা জাগি উঠে কিয়নো আবেলি সময়খিনি যেতিয়া আমি আজৰি সময় পাওঁ তেতিয়া যদি আমি কিতাপ পঢ়োঁ তেতিয়া আমাৰ তেতিয়া মনটোৱে আমাক মনটো মনটো উন্নত সঠিক ৰূপত কাম মনটোৱে কাম কৰে কিয়নো মন ভালেই থাকিলে আমাৰ সকলো ভাল থাকে মনেই আমাক সকলো স্বাস্থ্যকে ধৰি সকলো ক্ষেত্ৰত আমাক সহায় কৰে আৰু সেই সময়টো যদি আমি নিজকে আমি আত্মজীৱনীমূলকমূলক গ্ৰন্থ আদি আদি বিভিন্ন প্ৰবন্ধ আদি যদি পঢ়ো তেনেহ'লে আমাৰ সেই আমাৰ মনত এক অনুপ্ৰেৰণা জাগি উঠিব আৰু কিবা এক কৰাৰ বা বাসনা জাগি উঠিব আৰু ঠিক সেইদৰে আমি আমি পঢ়া শুনা কৰিলে আমাৰ মনটো মনৰ লগতে স্বাস্থ্য আদি বিভিন্ন ক্ষেত্ৰত সহায় কৰে